উৎসৱ পাৰ্বন আদিবিলাক উদযাপন কৰা দেখা যায় ইয়াৰ ভিতৰতে প্ৰধানতা আছে বিহু দুৰ্গা পূজা দেৱালী হোলী ইত্যাদি এই উৎসৱ পাৰ্বণসমূহ উদযাপন কৰাৰ সময়ত কোনো ধৰণৰ জাতি ধৰ্ম মূল ইত্যাদিৰ ওপৰত ভেটাভেদ কৰা দেখা নাযায় কাৰণ গোলাঘাট টাউনত টাউনত উদযাপন কৰা হওক নহ'লে দুৰ্গা পূজাতে হওক সকলো ধৰণৰ জাতি মানুহ আহিলৈ পেলাই একে লগ হয় আৰু একেলগে ফূৰ্তি কৰে দেৱালী হওক বা হোলী হওক তেনেকুৱা উদযাপন সকলো জাতি একেলগে আহে দেৱালীত অসমীয়া হওক বেংগলীয়ে হওক বিহাৰীয়ে হওক সকলো ধৰণে ব্যক্তিয়ে ঘৰত চাকি জ্বলাই হোলী ৰং লগাই বিহুত সকলোৱে একেলগে চিৰা পিঠা খায় আৰু ঠিক তেনেধৰণে পঁচিছ ডিচেম্বৰ দিনা খ্ৰীষ্টমাছতো গোলাঘাটত সাজ উদযাপন কৰা দেখা যায় ইয়াত বহুত খ্ৰীষ্টান মানুহৰ লগত হিন্দু মানুহ গৈ পেলাই মুছলমান ব্যক্তি গৈ পেলাই চাৰ্চৰ উদযাপন কৰা মনোমোহা দৃশ্য লয় তাত কোনো ভেটাভেদ নাথাকে ঠিক তেনেধৰণে ময়ো মোৰ নিজৰ বন্ধু ঘৰলৈ ঈদ খাবলৈ গৈছোঁ তেখেতসকলেও মোৰ ঘৰত বিহুত চিৰা পিঠা খাবলৈ আহে সেইকাৰণে মই ভাবোঁ যে যিহেতু পূজা হওক বিহু হওক দেৱালী হওক এইবিলাক সকলোতে সকলো সকলো মাজত একতা দেখি সেইকাৰণে মই ভাবোঁ যে গোলাঘাটত উৎসৱ পাৰ্বনত মুহূৰ্তত কিছু সুকীয়া